হেৰা শুনাচোন শুনা আজি দহদিনৰ মানৰ আগতে মই শ্বলখন দিছিলোঁ নহয় অৰ্ডাৰ পায় এনেকুৱা বেয়া আহিল নহয় এমেজনৰ পৰা এতিয়া মোৰ মূৰটো গৰম হৈ গৈছেগৈ নহয় চোৱাচোন বাৰু এমেজনত সদায় ভাল বস্তু পায় বুলি কোৱাৰ কাৰণে মই দিলোঁ অৰ্ডাৰ এতিয়াহে আই খুলি পেলাই চাইছোঁ মোৰতো মাঠাটো গৰম উঠি গৈছেগৈ ইমান বেয়া বুইছানে বা দিছিলোঁ মই অৰেঞ্চ কালাৰ আহিছে ইয়েল্ল' কালাৰ আৰু এইবোৰ কিনো অকোৱা পকোৱা পাহাৰৰ চিনেৰি থকা মোৰ এতিয়া বয়সটো অনুযায়ী বাৰু মই এই পাহাৰৰ চিনেৰি থকা শ্বলখন ল'লে ভাল লাগিবনে কোৱাচোন এনেকুৱা খং উঠিছে নহয় এইখন মই আকৌ কেঞ্চেল কৰি দিম বুজিছা তুমি বাৰু ভাল পাইছানে এবাৰ চোৱাচোন তুমি চোৱা হে নোচোৱানো কিয়